হেল্ল' মিছোৰ কাষ্টমাৰ কেয়াৰ হয়নে হয় হয় অ' দাদা মই কোৰিয়াৰ এটা কেনচেল কৰিছিলো আজি তিনি দিন হ'ল মোৰ পইচাটো একাউণ্টত ৰিফাণ্ড পোৱা নাই কি প্ৰব্লেম হৈছে জনাব নেকি

নহয় নহয় নহয় নহয় আপোনালোকৰ ছিষ্টেমৰ প্ৰব্লেম ছাৰ্ভাৰ ডাউন সেইবিলাকটো মই নাজানো নহয় মই যেতিয়া কোৰিয়াৰটো কেনচেল কৰিছোঁ আজি তিনি দিন হ'ল মই পইচাটো পাব লাগে মইটো সেইটোহে জানো মই পইচাটো কেতিয়া পাম বাৰু সেইটো জনাওকচোন

দুই চাৰি দিন বুলি ক'লে নহ'ব নহয় দাদা দুই চাৰি দিন বুলি ক'লে আপোনালোকে এসপ্তাহ কৈ দিব পাছত আকৌ দছ দিন ক'ব পোন্ধৰ দিন ক'ব তেনেকৈ হ'লে মানুহৰ বিশ্বাসটো নাথাকিব নহয় হয় হয় তিনি দিন হ'ল হয় নহয় আজি আজি তেইছ তাৰিখ আপোনাৰ মই বিছ তাৰিখেই কেনচেল কৰিছোঁ অঁ অঁ চাই দিয়ক হয় বেবী বেবী বস্তু এটা আছিলে কেনচেল কৰাটো মই তিনি দিন তিনি দিন হ'ল মানে অঁ হয় বিছ তাৰিখে কৰিছোঁ অঁ হয় হয় ছটামান বজাত মই কেনচেল কৰিছিলো হয় নহয় নহয় আপোনালোকে সোনকালে কৰি দিয়ক মোৰ পইচাটো সোনকালে ৰিফাণ্ড কৰি দিয়ক হয় হ'ব ৱালেটত কৰিলেও হ'ব ৱালেটত ৰিফাণ্ড কৰিলেও হ'ব ঠিক আছে ঠিক আছে ঠিক আছে অঁ হ'ব কাইলৈ কাইলৈ দিব ন বাৰু ঠিক আছে বাৰু সোনকালে কৰি দিব খালী ঠিক আছে অঁ